আমাৰ অঞ্চলত বিভিন্ন সাংস্কৃতিক গোটে বসবাস কৰে মুছলমান সমাজ অসমীয়া সমাজ বড়ো সমাজ বেংগলী সমাজ এইখিনি সমাজ মেইনলি এই বড়ো সমাজ মুছলমান সমাজ অসমীয়া সমাজ আৰু বেংগলী সমাজেই মেইনলি বসবাস কৰে সাংস্কৃতিক বাহিৰৰ মানুহবোৰত আমাৰ এই বিভিন্ন সাংস্কৃতিক ধৰ্মীয় মানুহৰ মাজত আমাৰ এক একতা আছে এক বান্ধোন আছে যেতিয়া আমি দুূৰ্গা পূজাৰ মহোৎসৱ যেতিয়া হয় বেংগলী দুৰ্গা পূজাৰ মহোৎসৱত আমাৰ সকলো সম্প্ৰদায়ৰ মানুহে লগ লাগি সেইটো সাফল্যমণ্ডিত কৰে আমাৰ ঈদত মুছলমান সম্প্ৰদায়ৰ ঈদত ঈদত ইজনে সিজনে সকলো সম্প্ৰদায়ৰ মানুহেই মুছলিম ধৰ্মীয় মানুহৰ ঘৰত আহি একেলগে খোৱা বোৱা একেলগে খাদ্য গ্ৰহণ কৰে আৰু একতাৰ বাৰ্তা প্ৰ্ৰেৰণ কৰে বিহুৰ সময়ত আমাৰ বিহুৰ সময়ত প্ৰতি ধৰ্মৰ প্ৰতিটো সংস্কৃতিৰ মানুহে এক গোট হৈ বিহু উদযাপন কৰে সঘনাই বিয়া বিয়া বা বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণত গোটেইখিনি একেলগ হৈ একেলগে একেলগে নিজৰ সাংস্কৃতিক পৰম্পৰাসমূহ সৈতেও সঘনাই ভাগ বতৰা কৰে ইজনে ইজনৰ সাংস্কৃতি ইজনে ইজনৰ ধৰ্মীয় পৰম্পৰা বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ কাৰ্যকলাপ একতাৰ বান্ধোনেৰে ইজনে ইজনৰ লগত ভাগ বতৰা কৰি আমাৰ সমাজত চলি থাকে আমাৰ এই বিশেষকৈ বড়ো সম্প্ৰদায়ৰ মানুহ মুছলমান সম্প্ৰদায়ৰ মানুহ অসমীয়া সম্প্ৰদায়ৰ মানুহ বেংগল সম্প্ৰদায়ৰ জাষ্ট তেওঁলোকৰ তেওঁলোকৰ সাংস্কৃতিক ধৰ্মহে বেলেগ কিন্তু আমাৰ মাজত একতা আৰু বান্ধোন ঠিক একেই আছে সেয়া হৈছে মানৱতা বেও তেওঁলোকৰ সাংস্কৃতিক ধৰ্ম প্ৰতিটো ধৰ্মৰ লগত তেওঁলোকে ভাগ বতৰা কৰে মুছলমান সম্প্ৰদায়ৰ সাংস্কৃতিক ধৰ্ম প্ৰতিটো ধৰ্মৰ সাংস্কৃতিৰ লগত মিলাই কৰি পূৰ্বৰেপৰা বসবাস কৰি আহিছে আৰু বৰ্তমানো তেনেকৈ বসবাস কৰি আছে